প্ৰশ্নটো আছিল ব্যৱসায়ত সফল হোৱাৰ বাতৰিবোৰৰ বিষয়ে জানিলে আপোনাৰ আনন্দ লাগেনে হয় মোৰ নিশ্চয় আনন্দ লাগে কাৰণ মোৰ নিজৰে এজন পৰিয়ালৰ লোক নাইবা মোৰ চিনাকি কোনোবা এজন যদি কোনো ব্যৱসায় তেওঁলোকে আগবাঢ়ি যায় আৰ্থিক দিশত সহায় হয় তেনে মানুহ এজনৰ কাৰণে মোৰ নিশ্চয় আনন্দ লাগে আৰু তেওঁলোকক কওঁ যে অঁ তোমালোকে ভাল কাম কৰিছা এনেধৰণে আগবাঢ়ি যোৱা তোমালোকে দুপইচা ঘটিছা নিজৰ ভৰিত থিয় হৈছা এনেদৰে নিজৰ কাম কৰি যোৱা এইবুলিহে কওঁ কোনোবাই যদি তেওঁলোককো বিভিন্ন ক্ষেত্ৰত মনটো ভাঙি দিবলৈ চেষ্টা কৰে বা কয় এইবোৰ কিনো ব্যৱসায় কৰি চৰকাৰী চাকৰি বিচাৰি যা তেনেকে ক'লে ময়ো কওঁ যে চৰকাৰী চাকৰিয়ে চব নহয় যে নিজৰ ভৰি থিয় হয় নিজৰ কিবা এটা কাম আৰম্ভ কৰাতটো সেইটো হয়তো সকলোৱে কৰিব নোৱাৰে কাৰণ যাৰ বিদ্যা থাকে সেই তেওঁলোকেহে এই কাম কৰিব পাৰে বাাঁহ বেতৰ কামৰ কাৰণে কাপোৰ চিলোৱাৰ কাৰণে নাইবা কেক বনোৱা ইত্যদি ধৰণৰ কামৰ কাৰণে নিজৰ হাতৰ বিদ্যা থাকিব লাগে আৰু কিছুমান কাম কাজত তেওঁলোকে নতুন ব্যৱসায় আৰম্ভ কৰিছে সেয়া মানুহৰ মাজত বৰ্তমান জনপ্ৰিয় নহ'লেও পাছত যে সেয়া জনপ্ৰিয় হ'ব সেয়া সেইবাবে আমি কামটো কৰি থাকিব লাগে কামটো আমি মাজতে এৰি দিব নালাগে মই এনেধৰণে কওঁ আৰু তেনেধৰণে লোকসকলক উৎসাহ জনোৱা আৰু সকলোৱে এইদৰে আগবাঢ়ি যায় শাক পাচলিৰ খেতি কৰিও তেওঁলোকে আমাকো সহায় কৰে লগতে নিজকো যি সহায় কৰিছে আৰ্থিক দিশতে হওক মানুহৰ লগত যিদৰে মিলিব পাৰিছে সমাজত বিভিন্ন সমাজত যায় কিছুমানে বস্তুবোৰ ঠেলাৰে নিয়ে কিছুমানে গাড়ীৰে লৈ যায় এনেদৰে গৈ তেওঁলোকে অন্য মানুহকো সহায় কৰিছে সেইকাৰণে আমি সকলোৱে ভাল পাওঁ আৰু যিসকলে আমি ব্যৱসায়ীসকলৰ বস্তুবোৰ কিনো তেওঁলোকে কওঁ তেওঁলোকে আমি কওঁ যে বস্তুবোৰ ভালেই আহিছে এইদৰে কওঁ আমি তেওঁলোকৰ মনবোৰ ভাঙি দিবলৈ চেষ্টা নকৰোঁ আৰু এয়া কৰিবও নালাগে মই তেনেদৰে ভাবোঁ আমাৰ এই বিচিনাকি আৰু আপোনজনৰ কোনোবা যদি কিবা কাৰণত উন্নতি কৰিছে তেতিয়া আমি মই তেওঁলোকক সাহস দিব লাগে আছে অঁ হয় এইদৰে আগবাঢ়াই যাব লাগে কামত এনেদৰে যিকোনো কাম হাতত লয় কামটো মনপুতি কৰিব লাগে এনেকৈয়ে আমি সকলোৱে সাহস দিওঁ তেনেধৰণৰ আমাৰ এজন চিনাকী মানুহ আছিলে তেওঁ আমি বিভিন্ন ধৰণৰ শাক পাচলি খেতি কৰে তেওঁলোকৰ আছিল দহ বাৰ বিঘামান মাটি আছিল আৰু তেওঁলোক প্ৰথমে সেই মাটিখিনিত খেতি কৰিবলৈ তেওঁ যথেষ্ট অসুবিধা পাইছিলে কাৰণ তেওঁৰ গৰু গৰুৱে সেয়া মাটি চহাবৰ কাৰণেও সম্ভৱ নহয় ইমানখিনি মানুহ মাটি আৰু তেতিয়া তেওঁৰ টেক্টৰো নাছিলে তাৰপাছত তেওঁ অন্যৰ পৰা টেক্টৰ আনি ধাৰলৈ আনি এইদৰে খেতি কৰে আৰু খেতি প্ৰথমতে তেওঁৰ উপাৰ্জন কৰিও ইমান সুফল পোৱা নাছিলে আৰু বিভিন্ন ধৰণৰ তেওঁৰ লোকচানো হৈছিলে কেতিয়াবা খেতি পোকে ধৰে কেতিয়াবা পানী কম হয় জলসিঞ্চনৰ ব্যৱস্থাও নাছিলে কিন্তু পাছলৈ তেওঁ দুটামান পইচাও ভালদৰে উপাৰ্জন কৰিব পাৰিলে আৰু তেতিয়া তেওঁ নিজৰকে নিজাববীয়াকৈ এখন পাৱাৰ টিলাৰ কিনি ল'লে আৰু সেয়াই পাৱাৰ টিলাৰে মাটি চহোৱাৰ বাবে তেওঁ অতি কম কষ্টতে মাটি চহোৱাব পাৰে আৰু এনেদৰেই তেওঁ বিভিন্ন ধৰণৰ শাক পাচলি যেতিয়া ৰোপণ কৰিলে আৰু তাৰ ভাল উৎপাদন হ'ল সেয়া বজাৰত বিক্ৰী কৰিলে আৰু এইদৰে নিজাববীয়া এটা জলসিঞ্চনৰ কাৰণেও এটা মটৰ পাম্প বহালে এনেদৰেই তেওঁ বিভিন্ন ধৰণে নিজৰ কামত উন্নতি কৰি গৈ আছে আৰু তেওঁৰ শাক পাচলিসমূহ আগতে তেওঁ ঠেলাতহে লৈ গৈছিলে এই বন্ধাকবি ফুলকবি জলকীয়া বিশেষকৈ তেওঁ এইটো খাৰীফ ৰবি শসৰেহে খেতি কৰিব লৈছে এই আলু হওক বিলাহী এই ধৰণে বিভিন্ন ধৰণে খেতি কৰে আৰু এয়া মানুহৰ বিভিন্ন ঘৰে ঘৰেহে বিক্ৰী কৰিব লৈছিলে তেতিয়া তেওঁৰ উপাৰ্জনৰ কম উপাৰ্জন আছিলে আৰু তেওঁ উপাৰ্জন কৰি বিভিন্ন ধৰণে মানে উন্নতি কৰিবলৈও অলপ অসুবিধা হৈছিলে লাহে লাহে তেওঁ নিজৰ ব্যৱসায়ত সফল হৈছে তেওঁ লাহেকৈ এখন ঠেলাৰে নিজৰ সামগ্ৰীসমূহ বেচিবলৈ বজাৰলে লৈ যাব পৰা হ'ল আৰু তেতিয়াও তেওঁ যিখিনি লাভ পালে এনেদৰে লাভসমূহ গোটাই গোটাই এখন গাড়ী কিনিব গাড়ী কিনিলে মানে যিখন তেওঁ শাক পাচলিসমূহ বজাৰলৈ লৈ যাবলৈ সুবিধা হয় এনেধৰণে এখন গাড়ী কিনিবলৈও তেওঁ সক্ষম হয় আৰু তেওঁ খেতি বাতিত সহায় কৰিবলে দুই তিনিজন মানুহো ৰাখে এনেদৰে তেওঁ নিজৰ ব্যৱসায়ত সফল হৈ নিজৰ পৰিয়ালটো ভালদৰে চলাই নিব পাৰিছে আৰু আমাৰ বিভিন্নজনক এইদৰে শাক নিজৰ বাৰীতে উৎপাদন কৰা বিভিন্ন শাক পাচলিও আমাক সোৱাদ দিব পাৰিছে আৰু আমি সকলোৱে তেওঁৰ শাক পাচলিবোৰ খায়ো সুখী হওঁ এনেদৰে তেওঁ নিজৰ ব্যৱসায়ত উন্নতি কৰিছে আৰু আগলৈও কৰি থাকক আমি তেনেদৰে ভাবোঁ তেওঁ এই ব্যৱসায় বহলোৱাৰ কথা চিন্তা কৰিছে আৰু তেওঁ সেই সেইবাবে আৰু কেই বিঘামান মাটি কিনিবলৈ তেওঁ যো জা চলাইছে তাৰবাবে তেওঁ নিজা নিজা শাক পাচলি ব্যৱসায় কৰি যি লাভ উপাৰ্জন কৰিছিলে তাৰে কিছু অংশ সাঁচি ৰাখি এই দুই দুই তিনি বিঘামান আৰু মাটি কিনি কিনে তাতে নিজৰ ব্যৱসায় বহলোৱাৰ কথা চিন্তা কৰিছে এইদৰে তেওঁৰ নিজৰ ব্যৱসায়ত ঘৰুৱা সাৰ বিশেষকৈ জৈৱিক সাৰ গৰু গোবৰ পচন সাৰ এইবোৰ দিয়ে লগতে ৰাসায়নিক সাৰো দিয়ে এইদৰে তেওঁ সাৰৰ কাৰণেও যি পইচা খৰচ কৰে গছৰ পুলি আনে উন্নতমানৰ গছৰ পুলি আনি এইদৰেও যি পইচা খৰচ কৰিছে এইদৰে তেওঁ লাভো উপাৰ্জন কৰিব পাৰিছে সেয়ে দেখি ভাল লাগে যে কোনো কামত এইদৰে আগবাঢ়ি গ'লে বৰ্তমান তেওঁ গাড়ীৰে শাক পাচলিসমূহ অন্যান্য গাঁও বজাৰসমূহতো সমূহতো তেওঁ বিক্ৰী কৰিবলৈ পাৰিছে আৰু বিভিন্ন দূৰলৈও যায় আৰু কিছুমানে তেওঁৰ শাক পাচলি খাই ইমানেই ভাল পায় যে তেওঁৰ ব্যৱসায়ৰ উন্নতি হৈছে বুলিও কয় আৰু তেওঁ কয় যে আৰু উন্নতি কৰিবলৈও কয় এইদৰে উন্নতি কৰিলে তেওঁলোকে যোগাযোগ কৰি দিয়ে বিভিন্ন ঠাইত মানুহৰ লগত যে এনেকুৱা ধৰণৰ মানুহ আছে তেওঁ বহুতো ভালদৰে উন্নত উন্নতমানৰ শাক পাচলি আনে আৰু তেওঁ বিভিন্নজনে অনুপ্ৰেৰণাও পাইছে যে হয় আমিও এনেদৰে খেতি বাতি কৰি আমি খেতি কৰি আমি নিজৰ ঘৰত খাবলৈ শাক পাচলি যোগান ধৰাৰ উপৰিও আমি দুই এটা শাক পাচলি বজাৰত বিক্ৰী কৰিবও পাৰিম এনেদৰেই তেওঁলোকে তেওঁক দেখি বিভিন্নজনে আমাৰ চিনাকি মানুহৰ মুখত শুনিছোঁ যে তেওঁলোকে কয় অঁ আমিও কৰিবলৈ চেষ্টা কৰিম তেওঁৰ মনত সাহস যোগে আৰু নিজেও তেওঁলোকে কিবা এটা কৰি স্বাৱলম্বী হোৱাৰ কথা চেষ্টা কৰে গতিকে ক'ব পাৰোঁ যে এই ব্যৱসায়ৰ ক্ষেত্ৰত তেওঁ এজন সফল হৈছে আৰু এনেকৈ অকল যে তেওঁৱেই সফল হৈছে সেনেকে সেয়া নহয় বিভিন্নজন আমাৰ মানুহ আছে যিয়ে কাপোৰৰ ব্যৱসায়ো কৰিছিল কৰি আছে বৰ্তমান শাক পাচলি হওক বা গৰু ছাগলীয়ে হওক হাঁহ কুকুৰাই হওক এইবোৰ ব্যৱসায় কৰিও তেওঁলোক সফল হৈছে আৰু তেওঁলোকৰ এই বাতৰিবোৰ শুনি আমাৰ মনত আনন্দ লাগে আৰু আমি কওঁ অঁ এইদৰে আগবাঢ়ি যোৱা তেনেকৈ কওঁ আমিও কৰিবলৈ চেষ্টা কৰিম এনেধৰণে কৈয়ে তেওঁলোকৰ মনত উৎসাহ যোগাওঁ আৰু এনেধৰণে মিলা প্ৰীতিটোও ৰাখোঁ